কুকুৰ কুকুৰা জন্মত জি জন্ম জন্ম পৰজীৱিকেন মানে যিটো আমাৰ কুকুৰা গাত ধৰক হুমি হয় চাহী হয় হুমি আৰু চাহীটোৰ কাৰণে আমি চূণ মাৰিব লাগে চূণ মাৰিব লাগে তাৰপৰা ফ্ল'ৰমিন নামৰ এটা স্প্ৰে' আছে এইটো গঁড়ালটোত স্প্ৰে' কৰি দিব লাগে আকৌ এটা পাউডাৰ এটা পাউডাৰ পাউডাৰটো বাবা খান নামৰ এটা পাউদাৰ আছে সেই পাউডাৰটো কুকুৰাৰ গাত ছিটিয়াই দিলেও হুমি চাহীবোৰ নাইকিয়া হয় আৰু মই কুকুৰা পোৱালিটো জন্ম হোৱা ছয় পৰা সাতদিনত তাৰমানে লাচুতা এটোপাল দিওঁ নাকত বা তাৰ চক নাকত বা চকুত তেও আকৌ দহৰ পৰা বাৰ দিনত আয়ডিন এটোপাল দিব দিওঁ চকুত বা নাকত চকুত নাকত চকু নাকতীয়া হয় তাৰপৰা আকৌ কুকুৰা পালটো আঠাইছ দিন যেতিয়া হয় তেতিয়া তাৰমানে এটা লাচুতা এটোপাল আকৌ চকু বা কাণত দিয়া হয় আকৌ পয় পঁয়ত্ৰিছ দিনতো পঁয়ত্ৰিছ দিনৰ দিনা ফাউল বক্স পাখিত পাখিত মানে বেজী দিয়া হয় চল্লিছ দিনৰ চল্লিছ দিনত আই বি ডি আই পি ডি লাইফ খোৱাপানীৰ লগত দিয়া হয় অক তিনিমাহ তিনিমাহৰ মূৰে মূৰে ৰোগ প্ৰতিৰোধৰ বেজী দিয়া হয় বেজী দিওঁ তেওঁৰ গঁৰালটো প্ৰায় প্ৰায় চূণ চূণ মাৰি থাকিব লগা হয় চূণ দি ছিটিয়াব লগা হয় ব্লিচিং পাউদাৰ তাৰপৰা সেইটো হেৰি ফ্ল'ৰমেল মিলটো স্প্ৰে কৰি দিয়া হয় হাঁহ কুকুৰাৰ গঁৰালত যাতে মানে তেতিয়া পোৱালিবোৰৰ পোৱালিবোৰৰ বেমাৰৰ পৰা ৰক্ষা পাব পাৰে আৰু নহ'লে পৰজীৱী হেৰিও আক্ৰমণ কৰে সেইবোৰ দিলে যিহেতু পৰজীৱী সেইবোৰ নহয় আৰু সদায় গঁৰালটো সদায় চাফ চিকুণকৈ থ'ব লাগে তাৰমানে আমি ৰাতিপুৱা প্ৰায় সাৰি মুচি চাফা কৰি দিওঁ চাফা কৰি তাৰ সেইটো হাঁহ কুকুৰাৰ যিটো মলমূত্ৰ থাকে সেইখিনি গৰালত থাকিব নালাগে যিহেতু আমি সেইখিনি সাৰি পেলাই উলিয়াই দিওঁ উলিয়াই পেলাই চূণ দিয়া হয়েই চূণো দিয়া হয় ব্লিচিং পাউডাৰো দিয়া হয় সেইবোৰৰ পৰা মানে সেইবোৰ দিলে তেতিয়া মানে কুকুৰাৰ গাত যিটো হুমি চাহী হয় সেইটো নহয় আকৌ বাবাখান নামৰ এটা পাউদাৰ এটা পোৱা যায় বজাৰত কিনিবলৈ সেই পাউদাৰটো যদি ছিটিয়াই দিওঁ তেতিয়াও হুমি নহয় তাৰমানে কুকুৰা গাত দি দিম গাত ছিটিয়াই দিব লাগে তেতিয়া হুমিটো হুমি নহয় সেইবাবে আৰু ছ প্ৰায় ছদিনৰ পৰা যিটো আমাৰ পানী লগাটো কুকুৰাৰ বেছি হয় পানী লগা চৰ্দি কাহ সেইটো কাৰণে দিব লগা হয় দৰৱ ছদিনতে দিব লাগে ছদিনৰ পৰা সাতদিন আকৌ সাত দিনতে লা লাচুতাটো এটোপাল দিওঁৱেই আকৌ দহ বাৰ দিনতো আইডি আয়ডিন দিব লগা হয় কুকুৰা চকুৰ এটোপালকৈ চকুত বা নাকত আকৌ আঠাইছ দিনৰ মূৰতো এটা দিওঁ অঁ পঁয়ত্ৰিছ দিনৰটো পঁয়ত্ৰিছ দিনৰ সেইটো পাখিত বেজী দিব লাগে মানে কুকুৰাৰ পাখিত বেজী দিব লাগে সেইভাগে আমি বেজী দৰৱ খোৱা সেইভাগে প্ৰতিৰোধ কৰিব পাৰি আৰু কুকুৰা কুকুৰা বেমাৰ আজাৰ প্ৰতিৰোধ ক্ষ প্ৰতিৰোধ হয়